উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় খাদ্যসমূহৰ ভিতৰত মই উত্তৰ ভাৰতৰ খাদ্যসমূহ ৰান্ধিবলৈ বেছি ভাল পাম যিহেতু মই উত্তৰ ভাৰতৰ বাসিন্দা গতিকে উত্তৰ ভাৰতৰ খাদ্যসমূহৰ লগত মোৰ সম্পৰ্ক আছে গতিকে মই উত্তৰ ভাৰতৰ খাদ্যসমূহ ৰান্ধিবলৈ বেছি ভাল পাম